গুৱাহাটী মহানগৰীত মানুহৰ বাবে আটাইতকৈ সুলভ আৰু আটাইতকৈ অশান্তিকৰ বস্তু বুলি যদি কোনোবাটা বস্তুৰ নাম ক'বলৈ দিয়া যায় সেইটোৱে হৈছে যাত্ৰীবাহী বাছ বা আমি যদি সহজ ভাষাত ক'ব বিচাৰোঁ সেইটো হৈছে চিটি বাছ চিটিবাছঅ চিটি বাছ ঐতিহাসিক গুৱাহাটীৰ বাবে কিন্তু চিটিবাছেই আটাইতকৈ মূৰৰ কামোৰণি বুলি ক'ব পাৰি কাৰণ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ লাগিলে দুঘন্টাই হওক যোৱাৰ আটাইতকৈ সহজ উপায়টো হৈছেই যাত্রীবাহী বাছ বা চিটি বাছ এতিয়া চিটিবাছৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে ইয়াত চিটিবাছখনৰ আকাৰ ওজন আৰু সামৰ্থতকৈ অধিক মানুহ উঠোৱা যায় কোনোবা সময়ত আপোনাৰ ভাড়াটো বেছি যেন লাগে কিন্তু যিহেতু এয়াই সুলভ যাত্ৰীবাহী ব্যৱস্থা সেইবাবে মানুহে দিবলৈ বৰ বিশেষ অশান্তি নাপায় এইটো ক্ষেত্ৰত যদি ক'বলৈ যাওঁ চিটিবাছৰ ক্ষেত্ৰত আজিকালিৰ দিনত আপোনাৰ ভাড়াটো চৰকাৰে নিৰ্দিষ্ট কৰি দিছে চিটিবাছৰ চিটিবাছত কাম কৰা যিখিনি পুৰুষ আছে তেওঁলোকে বেলেগৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰে গতিকে সেইবিলাক সুবিধা হৈছে চিটিবাছৰ আটাইতকৈ ডাঙৰ যদি ভাল লগা দিশটো হৈছে যে আপুনি গুৱাহাটীৰ পুৰণা এলেকাবিলাকলৈ ধৰি লওক উজানবজাৰ জালুকবাৰী এইবোৰ এলেকালৈ যাবলৈ আপুনি চিটিবাছৰ সহায় লোৱাটোৱে আটাইতকৈ শ্ৰেয় হয়তো আপোনাৰ মহানগৰীৰ মাজভাগত চিটিবাছে অলপ অশান্তি কৰিব পাৰে কিন্তু বাকী যিখিনি আপোনাৰ ঐতিহাসিক এলেকা আছে উজানবজাৰৰ জালুকবাৰী এইবিলাক এলেকাত আপোনাৰ চিটিবাছেই আটাইতকৈ সহজ উপায় ভ্ৰমণ কৰাৰ চিটিবাছঅ ক্ষেত্ৰত কি হয় আচলতে মধ্যবিত্ত মানুহৰ খৰচাটো কম হয় আৰু সেইবাবেই গুৱাহাটীৰ অধিকাংশ মানুহৰ অশান্তি লাগিলেও পচন্দৰ মাধ্যমটোৱেই যাত্ৰীবাহী মাধ্যমটোৱেই হৈছে চিটি বাছ চিটিবাছৰ চিটিবাছৰ এই ব্যৱস্থাটো আচলতে এটা সময়ত খুব অশান্তিদায়ক আছিল কিন্তু আজিকালি চিটিবাছবোৰ নতুন হৈছে তেওঁলোকক নতুনকৈ বনোৱা গৈছে চা চালকৰ পৰা আৰম্ভ কৰি টিকট কাটা মানুহজনলৈকে ইউনিফৰ্ম থাকে অৰ্থাৎ গণবেশ থাকে তেওঁলোকে নাৰীসকলক সুকীয়া আপোনাৰ চিটৰ ব্যৱস্থা দিয়ে খিৰিকিবোৰো আজিকালি ভাল হৈছে আপোনাৰ চিট বোৰ কমফৰ্টেব'ল হৈছে অৰ্থাৎ আৰামদায়ক হৈছে মই বহুতখিনি এলেকা ভ্ৰমণ কৰিছো আৰু মোৰ যিহেতু জন্ম ইয়াত থাকিছো ইয়াত গতিকে চিটি বাছ মোৰ বাবে এটা খুব ৰোমাঞ্চকৰ বিষয় যিহেতু আমি নব্বৈ দশকৰ ল'ৰা ছোৱালী গতিকে আমাৰ দিনতেই ইয়াৰ প্ৰচলন আটাইতকৈ অধিক হৈছিলে পুৰণি গুৱাহাটীৰ ধনী যি মানুহ আছিল যিখিনি তেওঁলোকে চিটিবাছৰ এটা ব্য়ৱসায় কৰিছিল আগতে চিটিবাছৰ এটা কমন নাম্বাৰ আছিল ফ'ৰ জিৰ' ছেভেন অৰ্থাৎ চাৰি শূন্য সাত এই চিটিবাছখনেই নগাঁৱৰ পৰা শিৱসাগৰৰ পৰা বা ক'বলৈ গলে অসমৰ বেলেগ বেলেগ এলেকাৰ পৰা মানুহ আহিলে সেই সময়ত গুৱাহাটীত কোনখন বাছত উঠো বুলি ক'লে বুজা যায় যে আমি ফ'ৰ জিৰ' ছেভেন বাছত উঠিম ভাল লাগে কিছুমান ক্ষেত্ৰত অলপ অশান্তিদায়ক হয় কিন্তু আজিকালি মালিকপক্ষৰ ফোন নাম্বাৰ দিয়া থাকে গতিকে আপুনি অসুবিধাবোৰ ক'ব পাৰে আৰু চৰকাৰ যাত্ৰীবাহী বাছৰ এই নিয়ম কানুনন কানুনবিলাকৰ ওপৰত যথেষ্ট সতৰ্ক আজিকালি আৰু বাছেৰে ভ্ৰমণ কৰিছো বুলি ক'বলৈ গ'লে আটাইতকৈ সুন্দৰ মুহূর্তবোৰ হয় আপোনাৰ ষ্টুডেন্টবিলাকৰ অৰ্থাৎ শিক্ষাৰ্থীসকলৰ যিখিনি কলেজত আছে তেওঁলোকে দল হৈ পেলাই চিটিবাছত উঠি পেলাই এজেগাৰ পৰা আন এজেগালৈ যায় বনভোজৰ বাবে চিটিবাছত যায় আপোনাৰ সেইবিলাক এটা সুকীয়া মাদকতা গতিকে চিটিবাছত অশান্তিকৰ বিষয় বুলি ক'ব পাৰি চিটিবাছক কিন্তু চিটিবাছে বহুতখিনি আপোনাৰ সমস্যা সমাধান কৰিছে সাধাৰণ মানুহৰ ক্ষেত্ৰত চিটিবাছৰ এটা চিটিবাছবিলাকৰ এটা এটা আপোনাৰ নম্বৰ থাকে আৰু সেই নম্বৰটো জানিলে আপুনি গম পাব পাৰে যে আপুনি কোনটো এলেকালৈ যাব এটা নম্বৰৰ থাৰ্টি ছিক্স নম্বৰৰ বাছ আপোনাৰ জালুকবাৰী এৰিয়া এৰিয়ালৈ যায় গতিকে ক'ব পাৰি যে যদি নিয়ম আৰু শৃংখল শৃংখলিত ভাৱে চিটি বাছ চলে তেন্তে গুৱাহাটীৰ মহানগৰী এনেকুৱা এখন বিশাল চিটিত য'ত আপোনাৰ ইমানবোৰ অট্টালিকা আছে য'ত সেউজীয়া কম তেনে তেনেক্ষেত্ৰত আপোনাৰ চিটিবাছেই আটাইতকে সহজ উপায় আৰু চিটিবাছৰ মাদকতা আজিৰ দিনতো কমা নাই